উচ্চ শিক্ষা আৰু কলেজৰ বাবে শিক্ষাৰ্থীসকল প্ৰধানভাৱে বিভিন্ন দিশত যাব পাৰে ঠিক তেনেধৰণৰ কলা বাণিজ্য বিজ্ঞান নাছিং আই টি আই কৃষি অভিযান্ত্ৰিক মেডিকেল বি এড এম এড এনেধৰণৰ বিভিন্ন পাঠ্যক্ৰমৰ লগত লগত তেওঁলোক সংযুক্ত হ'ব পাৰে বা বিভিন্ন পাঠ্যক্ৰমৰ জড়িয়তে তেওঁলোকে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে প্ৰধানভাৱে দেখা যায় যে আমাৰ সমাজত বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কলা শাখাত নামভৰ্তি কৰা বা দেখিবলৈ পোৱা যায় কিয়নো কলা শাখাৰ বিষয়বোৰৰ সৈতে কলা শাখাত বিভিন্ন ধৰণৰ বিষয় জড়িত হৈ থাকে যেনে যেনে ধৰণে সমাজৰ ওপৰত বা হিষ্ট্ৰী বিভিন্ন ধৰণৰ বুৰঞ্জী ৰাজনীতি সামাজিক এন এনেধৰণৰ বিভিন্ন বিষয় কলা শাখাত বিশেষভাৱে জড়িত হোৱা দেখা যায় আৰু এনে বিষয়বোৰ বিষয়বোৰ ল'ৰা ছাত্ৰ ছাত্ৰীৰ বা উচ্চ শিক্ষা গ্ৰহণকাৰী শিক্ষাৰ্থীসকলৰ পচন্দৰ বাবে বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে প্ৰধানভাৱে কলা শাখাত নামভৰ্তি কৰা বা কলা শাখাত উচ্চ শিক্ষা ল'বলৈ যোৱা দেখিবলৈ পোৱা যায় তাৰোপৰিও বিজ্ঞান শাখাতো বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰা বা শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা দেখিবলৈ পোৱা যায় বিজ্ঞান শিক্ষাৰ পাঠ্য়ক্ৰমৰ লগত জড়িত বিভিন্ন ধৰণৰ বিষয় বা সেই পাঠ্যক্ৰমৰ লগত জড়িত সেইসমূহ বাছনি কৰি বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী তালৈ যোৱা দেখা যায় আৰু প্ৰধানভাৱে বৰ্তমান সময়ত যিহেতু শিক্ষা ব্যৱস্থাৰ লগত চাকৰিৰ কথাটো প্ৰধানভাৱে জড়িত আৰু চাকৰিৰ সৈতে জড়িত হোৱাৰ বাবে বিভিন্ন ধৰণৰ চাকৰিকেন্দ্ৰিক পাঠ্যক্ৰমত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা দেখা যায় ঠিক তেনেদৰে বি এড বা এম এড এনেধৰণৰ পাঠ্যক্ৰমৰ জড়িয়তে বহুতে গম পায় যে তেনে এটা ডিগ্ৰী লাভ কৰাৰ পিছত চাকৰিৰ বাবে অধিক সুবিধা হয় আৰু তেনেধৰণে বৰ্তমান সময়ত বিভিন্ন ধৰণে ছাত্ৰ ছাত্ৰী চাকৰিৰ বাবে অগ্ৰসৰ হয় ম মূল শিক্ষা ব্যৱস্থাটো বৰ্তমান সময়ত চাকৰিকেন্দ্ৰিক গতিকে দেখিবলৈ পোৱা যায় যে প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰীয়ে চাকৰিকেন্দ্ৰিক পাঠ্যক্ৰমৰ সৈতে সংপৃক্ত হ'বলৈ বিচাৰে বা সংপৃক্ত হোৱাৰ লগত জড়িত হয় যে সহজে শিক্ষা গ্ৰহণৰ লগে লগে বিভিন্ন সময়ত এটা চাকৰি কেনেদৰে লাভ কৰিব পাৰি বা সেই দিশবোৰত তাৰোপৰি বৰ্তমান সময়ত আই টি আই বা মেডিকেল অভিযান্ত্ৰিক আদি দিশ আদি দিশবোৰতো উচ্চ শিক্ষা ছাত্ৰ ছাত্ৰীয়ে গ্ৰহণ কৰা দেখিবলৈ পোৱা যায় বৰ্তমান সময়ত শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ অদ্ভুদ ধৰণে বা প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ ওপৰত অধিক আগ্ৰহী গতিকে তেওঁলোকে সেই দিশবোৰত গুৰুত্ব দিয়া দেখিবলৈ পোৱা যায় ইয়াৰ সামঞ্জস্য় বাণিজ্য শাখাতো বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে গুৰুত্ব দিয়ে আৰু প্ৰতিটো পাঠ্যক্ৰমৰ লগত জড়িত হৈ বিভিন্ন ধৰণৰ চাকৰি হওঁক বা বৃত্তি হওঁক এই সকলোবোৰত গুৰুত্ব দিবলৈ বিচৰা দেখিবলৈ পোৱা যায় বৰ্তমান সময়ত গতিকে ক'ব পাৰি যে উচ্চ শিক্ষা গ্ৰহণৰ বাবে ছাত্ৰ ছাত্ৰীসকলে কলা বাণিজ্য বিজ্ঞান নাৰ্ছিং আই টি আই এই সকলো দিশতে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে বা সকলো পঠ্যক্ৰমৰ ওপৰত গুৰুত্ব প্ৰদান কৰে আৰু প্ৰধানভাৱে চাকৰিকেন্দ্ৰিক ব্যৱস্থাৰ লগত জড়িত হ'বলৈ যাওতে বিভিন্ন ধৰণৰ যিসমূহ পাঠ্যক্ৰমৰ অধিক অধিক প্ৰয়োজন তেনেধৰণৰ পাঠ্যক্ৰম বৰ্তমান সময়ত অধিক সংখ্যক ছাত্ৰ ছাত্ৰী নিয়োজিত হোৱা দেখিবলৈ পোৱা যায় যিদৰে বি এড বা এম এডৰ ক্ষেত্ৰত ক'ব পাৰি যে আৰু প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰী কলা শাখাত অন্তৰ্ভুক্ত বিষয়সমূহ যিহেতু প্ৰিয় সেই কলা শাখাৰ বিষয়সমূহৰ সৈতেও সংপৃক্ত হোৱা দেখিবলৈ পোৱা যায় বৰ্তমান সময়ত বৰ্তমান সময়ত উচ্চ শিক্ষা গ্ৰহণৰ বাবে ছাত্ৰ ছাত্ৰী সকলে মূলত কলেজ বা বিশ্ববিদ্যালয়লৈ যাবলৈ যেতিয়া পচন্দ কৰে এই বিষয়সমূহক গুৰুত্ব দি পেলাই মূলভাৱে কলা আৰু বি এড পাঠ্যক্ৰমৰ লগত সৈতে জড়িত হৈ জড়িত হোৱা বিশেষভাৱে দেখিবলৈ পোৱা যায়